আমাৰ পাকঘৰত বিদ্যুতেৰে চলা সামগ্ৰীসমূহৰ ভিতৰত বৈদ্যুতিক বাল্ব অন্য অন্যতম যিহেতু এই বৈদ্যুতিক বাল্ব উপলব্ধতাৰ বাবে তথা এই বৈদ্যুতিক বাল্বৰ সুবিধা আমাৰ পাকঘৰত হোৱা হেতুকে আমাৰ ৰন্ধন প্ৰকৰণত যথেষ্ট সুবিধাৰ সন্মুখীন আমি হৈছোঁ পূৰ্বতে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই বৈদ্যুতিক বাল্বৰ উপলব্ধতাই আমাৰ ৰন্ধন প্ৰকৰণত বহু পৰিমাণে সহায় কৰি আহিছে যিহেতু পূৰ্বতে আমাৰ পাকঘৰত পূৰ্বৰ যি আমি লেম্প তথা চাকি ব্যৱহাৰ কৰি তথা মমবাতিৰ সহায়ত আমি ৰন্ধন প্ৰকৰণ ৰন্ধন প্ৰকৰণ আমাৰ আগবঢ়াই লৈ যোৱা হৈছিলে তেনেক্ষেত্ৰতে দেখা গৈছিল তেনেক্ষেত্ৰত বহু সময়ত বহু সময়ত চাকি তথা চাকি তথা লেম্পৰ যি ধোঁৱা সেই ধোঁৱাই আমাৰ চকু তথা চকুত আমাৰ চকুত যথেষ্ট প্ৰভাৱ পেলাইছিলে আৰু লগতে এই বিশুদ্ধ গেছে আমাৰ উশাহত আমাৰ নাকেদি আমাৰ মন মগজুত প্ৰৱেশ কৰাত আমাৰ বিভিন্ন ধৰণৰ বে বেমাৰ বেমাৰ মানে বেমাৰৰ উপৰ বেমাৰৰ উপকৰণ হোৱাৰ লক্ষণো লক্ষণ দেখা দিয়াৰো মানে বহুতো মানে বহুতো বহুতো সুবিধা দেখা গৈছে মানে সেনেধৰণৰ হোৱাৰ বহুতো মানে আশা আছিল কিন্তু বৰ্তমান বৈদ্যুতিক বাল্ব ব্য়ৱহাৰ ব্যৱহাৰ কৰাৰ উপলব্ধতাই পূৰ্বৰ সেই অসুবিধাসমূহৰ পৰা আমি কিছু পৰিমাণে পৰি পৰিত্ৰাণ পাইছোঁ আৰু লগতে আমাৰ অন্যান্য কামত আমি আমি এনেধৰণৰ বিশুদ্ধ গেছৰ পৰা বৰ্তমান আমি পৰিত্ৰাণ পাইছোঁ